অসমীয়া ভাষাটো আমাৰ যোগাযোগৰ ভাষাৰ উপৰিও আমাৰ মাতৃভাষা হয় গতিকে আমি অসমীয়া ভাষাটো আমাৰ বাবে বহুতেই বেছি গৌৰৱৰ বিষয় হয় আৰু আমি প্ৰায়ভাগ অস স্কুল কলেজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষাৰে ইজনে সিজনৰ লগত যোগাযোগ স্থাপন কৰোঁ আৰু অসমীয়াতেই যিহেতু আমাৰ বুজাত বা বা বুজোৱাত সুবিধা হয় গতিকে আমি অসমীয়া ভাষাকে বেছি প্ৰাধান্য দিয়া বুলি ভাবোঁ